হেল্ল' দাদা আপোনাৰ তাত এই মই এটা শ্ৱাৰ্ট চিলাবলৈ দিছিলোঁ শ্ৱাৰ্টটোৰ চিলাই হ'লনে

আপোনাকতো মই ঠিক জোখৰ তাত কাপোৰেই দি থৈ আহিছিলোঁ অঁ অঁ এতিয়া দামটো এতিয়া কিমান হ'ব দাদা দুশ অঁ কিবা এটা কমাব আৰু এই আপোনাক আপোনাক মই ঠিক জোখৰ কাপোৰে দিছিলোঁ আপুনিহে বেয়া কৰিলে হ'লেও কিবা এটা কমাব আৰু অহা সোমবাৰে যাম ন সময়টো কৈ দিব সময়টো দাদা সময়টো ক'বচোন ৰাতিপুৱা সময়ত খোলা নেথাকিব নেকি ঠিক আছে হ'ব দিয়ক ঠিক আছে